অ' দাদা আগৰবাৰ যে মই যোনটো জিন্সৰ পেণ্ট অৰ্ডাৰ কৰিছিলোঁ বহুত বেয়া আছিল কিন্তু দেই মই যোনটো দিছিলোঁ সেইটো নাহিলেই ৰংটো একেবাৰেই বেয়া ৰং চং যোৱা ভালেই নালাগিল মোৰ অলপো